দৌৰ মৰা সম্পৰ্কীয় লক্ষ্য বুলি আৰু বা সপোন এটা চবৰে থাকে বিশেষকৈ দৌৰ মাৰে দৌৰ মৰা লক্ষ্য কিছুমানৰ লক্ষ্য লৈ থাকে কিছুমানে ধৰক স্বাস্থ্য ভালে ৰাখিবৰ কাৰণেও লৈ দৌৰ মাৰে বহুতে ইয়াৰ ক্ষেত্ৰত মোৰ লক্ষ্য হৈছে যে মই বিশেষকৈ পুলিচৰ কাৰণে মই আগবাঢ়ি আছোঁ পুলিচৰ ইণ্টাৰভিউ এটা বিশেষকৈ আহি আছে তাত মই দৌৰ মাৰিবৰ কাৰণে মানে ৰিহাৰ্ছেল কৰি আছোঁ ইয়াত বৰ্তমান ইয়াত দৌৰ মৰাৰ ক্ষেত্ৰত বিশেষকৈ মই ৰাতিপুৱা চাৰি বজাতে উঠিব লগা হয় চাৰি বজাৰ পৰা উঠি উঠি মই প্ৰায়ে দহৰ পৰা পোন্ধৰ কিলোমিটাৰ ৰাণিং কৰোঁ ৰাণিং কৰি আহি মই লগতে পুলিচৰ ক্ষেত্ৰততো অকল ৰাণিং হ'লেও নহ'ব বিশেষকৈ তাত লং জাম্প আছে চিন আপ আছে হাই জাম্প আছে সেইখিনিও বিশেষকৈ অনুশীলন কৰিবলগা হৈছে মই ৰাতিপুৱা চাৰি বজাত উঠি দহৰ পৰা পোন্ধৰ কিলোমিটাৰ দৌৰি আহি আধা ঘণ্টামান ৰেষ্ট লৈ লং জাম্প মাৰিবলৈ আৰম্ভ কৰোঁ লং জাম্প মৰা পাছে পাছতেই মই হাই জাম্প মাৰিবলৈ আৰম্ভ কৰোঁ তাৰপাছত আপোনাৰ চিন আপ আছে চিন আপ আপোনাৰ চৈধ্যবাৰ মাৰিব লাগে আৰু লং জাম্প আপোনাৰ চাৰে ষোল্ল ফুট মাৰিব লাগে আৰু লগতে এ এশ মিটাৰ ৰাণিঙো আছে এশ মিটাৰ ৰানিংটো আপোনাৰ চৈধ্য ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে বিশেষকৈ যিহেতু মই বহু কেইবাদিনো হ'ল প্ৰায় দুই তিনিমাহমান হৈ গ'ল মই ৰিহাৰ্ছেল কৰি থকা এইবোৰ যিহেতু মই এশ মিটাৰ ৰানিঙত মই বাৰ ছেকেণ্ডত সম্পূৰ্ণ কৰিব পাৰিছোঁ কিমানখিনি আগবাঢ়িব পাৰিছোঁ সেইটো ভৱিষ্যতে ক'ব পৰা যাব কিন্তু বৰ্তমান মই বাৰ ছেকেণ্ডত সম্পূৰ্ণ কৰিব পাৰিছোঁ আৰু লং জাম্পটো মই বিশেষকৈ সোতৰৰ পৰা চাৰে সোতৰ ফুট মাৰিব পাৰিছোঁ আৰু চিন আপটো আপোনাৰ চৈধ্যবাৰ মাৰিব লাগে চৈধ্য ঠাইত মই ওঠৰবাৰ মাৰিব পাৰিছোঁ বৰ্তমান আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে মই বিশেষকৈ অনুপ্ৰাণিত হৈছোঁ মই বিশেষকৈ মোৰ লগৰে আপোনাৰ একেলগে প্ৰেক্টিচ কৰি থকা কেইবাজনো লগৰে এই বৰ্তমান চাকৰি কৰি আছে একেলগে প্ৰেক্টিচ কৰা তেখেতসকলৰ পৰাও মই বহুতো অনুপ্ৰাণিত হৈছোঁ তেখেতসকলে বিশেষকৈ মোক বহুতো সহায় কৰিছে যে প্ৰেক্টিচ কৰি থাক পাছত কি হয় দেখা যাব তেনেকৈ কয় আৰু বহুতো ক্ষেত্ৰত মোৰ পঢ়াৰ ক্ষেত্ৰতো সহায় কৰিছে এই ক্ষেত্ৰত আৰু আৰু বৰ্তমান যিখিনি যিখিনি ল'ৰাৰ লগত মই এতিয়া প্ৰেক্টিচ কৰি আছোঁ তেখেতসকলেও বহুতো অনুপ্ৰাণিত হৈছোঁ সেই তেখেতসকলৰ পৰাও নতুন প্ৰজন্ম যিহেতু তেখেতসকল তেখেতসকলেও বহুতো অভিজ্ঞতা আছে বুলি মই ভাবোঁ তেখেতসকলেও ইণ্টাৰভিউ দি থকা আৰু তেখেতসকলেও মোক বহুতো সহায় কৰিছে এই ক্ষেত্ৰত ৰাণিঙৰ ক্ষেত্ৰতে হওক বা লং জাম্পেই হওক বা যিখিনি মানে প্ৰয়োজন সেই ক্ষেত্ৰত মোক মানে তেখেতসকলেও সহায় কৰিছে এই ক্ষেত্ৰত মই তেখেতসকলৰ পৰাও বহুতো অনুপ্ৰাণিত হৈছোঁ বুলি আশা কৰোঁ